হয় হয় কোনে কৈছিল বাৰু ধন্যবাদ ধন্যবাদ পিছে আপুনি নাম্বাৰটো পালে ক'ৰ পৰা বাৰু থেংক ইউ থেংক ইউ থেংক ইউ আপোনালোকৰ আৰ্শীবাদতে ইমানখিনি

বাৰু আপোনালৈ এটা ৰিকুৱেষ্ট থাকিলে তেতিয়াহ'লে আপুনি বাৰু মোৰ নাম্বৰটো পাইছে যেতিয়া বেলেগক যাতে আকৌ আপুনি নিদিয়ে সেইটো আপুনি অঁ মই গতিকে মই এইটো মানে জানেই নহয় কিমান প্ৰব্লেমত হৈ যায় নহ'লে গতিকে নম্বৰটো যাতে বেলেগক নিদিয়ে পিছে কিয় কৰিছিলে কওঁকচোন বাৰু ফোনটো হয় হয় বৰ ভাল কথা এয়া চোৱা চোৱা তুমি যি নকৰা মই এটাই কওঁ যি নকৰা তুমি কিবা এটা বস্তু হ'ব বিচাৰিছা সেইটো তুমি আজি এইটো ভাবি কাইলৈ সেইটো হ'ব নোৱাৰিম বুলি বাদ দিলে নহ'ব প্ৰথম কথা তোমাৰ বস্তু এটা হ'বলৈ টাইম লাগিব তুমি কষ্ট কৰিব লাগিব সেইমতে টাইম দিব লাগিব তুমি যদি ভাল পোৱা এক্টিং তুমি এক্টিঙত টাইম দিব লাগিব তুমি এদিন কৰি পেলায় আকৌ তিনি নম্বৰ দিনাখন তুমি হোটেল খুলি বহি থাকিলে নহ'ব তুমি এক্টিঙত টাইম দিব লাগিব হয় তুমি এবাৰ অঁ অঁ গতিকে তুমি সেইটো কাম কৰিব লাগিব পেছনটো আনিব লাগিব বুজিছা ঠিক আছে ঠিক আছে কষ্ট কৰা মই আছো তোমাৰ লগত কেতিয়াবা ভৱিষ্যতে সহায় কৰিবলগীয়া হ'লে কৰিম বাৰু অঁ পাৰিবা পাৰিবা পিছে এতিয়া বৰ্তমান কিন্তু মোৰ হাতত অকণ সময় কম গতিকে মই তোমাক পিছে পৰে কথা পাতিম দিয়া অঁ ঠিক আছে ঠিক আছে ঠিক আছে ধন্যবাদ ধন্য়বাদ উৱেলকাম উৱেলকাম